হয় হয় মই গুৱাহাটীৰ পৰা কৈ আছোঁ অঁ মই দত্ত ট্ৰেভেল এজেঞ্চিলৈ ফোন কৰিছিলোঁ তাত লাগিছেনে অঁ হয় মই বৰ্তমান গুৱাহাটীৰ পৰা কৈ আছোঁ আৰু মই গুৱাহাটীৰ পৰা লখিমপুৰ যাম বুলি ভাবিছিলোঁ

এই সেই বিষয়ে মোক মানে অলপ জানিবলৈ আপোনালোকৰ এজেঞ্চিলৈ ফোন কৰা হৈছিলে তাৰ বিষয়ে আপুনি অলপ অৱগত কৰাওকচোন মোক

হয় হয় হয় হয় হয় জানো হয় হয় হয় হয় হয় হয় হয় হয় হয়

অঁ হয় হয় ঠিকেই ধন্যবাদ অঁ কি ক'লে হয় হয় মই পাইছোঁ আৰু আগতে যথেষ্টখিনি মই লাভ কৰিছোঁ হয় ধন্যবাদ ধন্যবাদ